চহৰ নগৰলৈ ভ্ৰমণ কৰোতে কিছু কিছু সময়ত আত্ম গাঁঠনি পৰিবহণ সম্পৰ্কীয় এই হেৰিখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হয় যিহেতু আমাৰ এই অঞ্চলত আপোনাৰ পথ পকীকৰণ হৈছে যদিও এই পকীকৰণ কৰা আন্তঃ গাঁঠনি উন্নয়নৰ দিশত অলপ দূৰ্বল হোৱা কাৰণে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হওঁ এ যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাই পথ ফ'ৰ লে'নলৈ উন্নীতকৰণ কৰা হৈছে সেইটো সম্পূৰ্ণ হোৱা নাই সেইটো সম্পূৰ্ণ নোহোৱাৰ ফলত আমি ইখন চহৰৰ পৰা সিখন চহৰলৈ যাতায়াত কৰোতে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হওঁ বা বহুতখিনি সময়ৰ প্ৰয়োজন হয় সেই কাৰণে এই বস্তুখিনি আমাৰ যাতায়াতত আমি কিছু প্ৰত্যাহ্বান সন্মুখীন হওঁ লগতে আমাৰ বিমানবন্দৰলৈ যাবলৈ হ'লেও আমাৰ চল্লিছ পঞ্চলিছ কিলোমিটাৰ হয় সেই চল্লিছ পঞ্চলিছ কিলোমিটাৰ যাবলৈ আমি পৰিবহণ ক্ষেত্ৰত যথেষ্টখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ যিহেতু ৰাস্তা পদূলি আন্তঃগাঁঠনি অলপ অউন্নত হৈ থকা বাবে আমি সময়মতে ধৰি লোৱা আমাৰ টিকেট বোলে তিনিটা বজাত আছে আমি তাত পাবলৈ যথেষ্টখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ লগতে আমাৰ ৰে'ল যাতায়াতৰ সেৱাটো তেনেকুৱাই হয় ৰে'লৰ সেৱাত আমি ষ্টেচনলৈ যাবলৈ হ'লেও যি ৰাস্তা পদূলি যিখিনি দুৰাৱস্থা মানে যিখিনি ধৰি লওক আন্তঃগাঁথনি উন্নয়ন কৰিব লগে সেইখিনি নকৰাৰ ফলত আমাৰ যথেষ্টখিনি সময় পলম হয়গৈ আমি উপযুক্ত সময়ত পোৱা আগতে সময় পলম হয় এইখিনি প্ৰত্যাহ্বান আমি সন্মুখীন হওঁ আৰু বিভিন্ন ইখন চহৰৰ পৰা সিখন চহৰলৈ আমি যদি চাৰি চকীয়া বাহন লৈও যাওঁ তেতিয়াও আমাৰ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ যিহেতু আমাৰ যানজঁটৰ সেই অসুবিধাৰ সন্মুখীন হওঁ বা ৰাস্তা পদূলি আপোনাৰ যথেষ্ট যদি অউন্নত হয় সেইখিনিত আমি অসুবিধাৰ সন্মুখীন হওঁ আৰু বিভিন্ন অলিয়ে গলিয়ে আমি যাবলৈ হ'লেও যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হওঁ এইখিনি প্ৰত্যাহ্বানে আমাৰ ইয়াত দেখা দিছে এইখিনিয়ে আৰু